ভাৰতবৰ্ষৰ নতুন যুৱতী যুৱক যুৱতীসকলে নতুন চাকৰিৰ নতুন চাকৰি বিচাৰিবলেৈ বেলেগ বেলেগ বিভাবকত বিভাগত নতুন চাকৰি বিচাৰিছে কিয়নো সিহঁতে নি নিজৰ পঢ়া পাতি শেষ কৰি যে যেতিয়া চাকৰি নাপায় তেতিয়ালৈ সিহঁতৰ মানসিক দশাটো বহুত প্ৰভাৱ পৰে